নলবাৰীত যেনেকে ৰাস মহোৎসৱ হৰি মন্দিৰত হয় সেইটো সকলোৱে জানে বহুত দূৰৰ দূৰৰ পৰা মানুহে চাবলৈ আহে বহুত ৰাস উৎস ৰাস মহোৎসৱত বহুত মেলাৰ নিচিনাকৈ হয় বহুত বজাৰ সমাৰ হয় মানুহে বস্তু কিনি ভাল পায় এনেকৈ বহুত ধৰণৰ থিয়েটাৰো হয় লগতে বহুত ভ্ৰাম্যমাণ থিয়েটাৰ হয় মানুহ বহুত মানুহ গোট খায় একেলগে আৰু লগতে থিয়েটাৰ চোৱা এইবিলাক নাটক চোৱা বজাৰ সমাৰ কৰা মন্দিৰত সেৱা লোৱা ভগৱানৰ আশীষ লোৱা এইবিলাক আৰু এইবিলাক চাই বা হেৰি কৰে গোটেই মন্দিৰ দৰ্শন কৰে আৰু লগতে আমি গাঁৱৰ বুলি ক'লে আমি ইয়াততো নলবাৰীততো আমি মহোহো উৎসৱ লগতে হোলী বিহু এইবিলাকতো দীপাৱলী এইবিলাকৰো বহুতখিনি অৱদান আছে আমাৰ ইয়াতে এতিয়াও এইখিনি অটুট ৰাখিছে কাৰণ কিছুমান ঠাইত নোহোৱা হৈ গৈছে যদিও আমাৰ এইখিনি ঠাইত আমাৰ এইখিনি মানুহে আগৰ মানুহবিলাক আগৰ মানুহবিলাকে যিহেতুকে কৈছিল সেই সেই বস্তুখিনি ৰাখিবলৈ চেষ্টা কৰিছে মানুহখিনিৰ কথা ৰাখিবলৈ চেষ্টা কৰিছে এতিয়াও বিহু বিহুটোতো সকলোৱে উদযাপন কৰে আমাৰ হোলী ইয়াতে আমি একেলগে সকলোৱে মিলি খেলোঁ আৰু দীপাৱলীত আমি একেলগে চাকি বন্তি জ্বলাওঁ সেনেকৈ কৰোঁ আৰু তাৰপিছত এনেকৈ হোলীবিলাকতো আমি বহুত মানুহক ফাকুৱা দিওঁ এনেকে খেলা হয় বহুখিনি